মইতো কেমেৰাইদি ফটো উঠি ভালপাওঁ ফটোতো আজিকালি চবেই ভালপায় তাৰ ভিতৰত আমি যদি কওঁ মই ভাল ভালপোৱা ফটোগিলাৰ ভিতৰত আজিকালিতো ডি এছ এল আৰত ডি এছ এল আৰতে চবেই উঠে ময়ো ভালপাওঁ ডি এছ এল আৰত উঠি কিন্তু আমাৰতো ডি এছ এল আৰ নাই নাই কাৰণে ডি এছ এল আৰটো ক'ত বিচাৰি থাকিম সেইকাৰণে আমি এই নিজৰ মোবাইলতে উঠোঁ আৰু আমি য'তে যাওঁ ত'তে ফটো উঠি ভালপাওঁ আজিকালি বিয়া খাব গ'লেও ফটো উঠে আৰু আপিগিলাৰ বা আপাগিলাৰ বা আজিকালি হাতে হাতেটো চবৰে ফোন ফোন থাকেই যাৰ যি ফোন থাকে সেনে ফটোৱে উঠে সেই মোবাইলতে ফটো উঠে কিন কিন্তু আজিকালি বিয়াগিলাখনত যেতিয়া ডি এছ এল আৰ মাতে সকলোৱে ডি এছ এল আৰতে মানে উঠি উঠবা বিচাৰে সেইকাৰণে ডি এছ এল আৰতে ফটো উঠে কেনে ধৰণৰ ফটো বুলি ক'ম ভাল ফটো উঠিলে ভাল লাগে আৰু বেয়া ফটোগিলা বেয়া হ'লে ভাল নালাগে সেইকাৰণে আমি ফটো ভাল হ'লি ভালপাওঁ আৰু মোবাইলগিলা ভাল হ'লে যাৰ ভাল মোবাইল থাকে তাৰ তাত ফটো উঠোঁ উঠি পেলাই আমি ফটোগিলা হোৱাটছএপত লওঁ বা ফেচবুকত দিওঁ ষ্টেটাচত দিওঁ সেনেকৈ ফটো উঠোঁ আৰু